অঁ অঁ আছোঁ ৰ'ব এই আপুনি ভালে আছে হেল্ল' অঁ আপুনি ভালে আছে অঁ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে চাগে এইখিনিত অকণমান অঁ তাকেই একদম এ আজি একো বনোৱা নাই এনে পিঠা বনাম বুলি ভাবিছোঁ কাইলৈ বনাব হা অঁ আপুনি বনালেনে অঁ

অঁ

অঁ ভালেই কৰিছে অঁ দিয়ক দিয়ক আজিতো অকলেই এনেই কাইলৈ মাতিছোঁ বাৰু অকণমান সহায় চহায় কৰি দিবলৈ

অঁ যাম যাম দিয়ক হয় নেকি যাম ৰ'ব আপুনিও আহিব

অঁ আছে আপোনালোকৰ আছে ঠিকেই গৰম পৰিছে এইবাৰ অকণমান বেছিকৈ পৰিছে অলপ সোনকালে তাকে হ'লেও

নাৰিকলৰ পিঠা আৰু তিল পিঠা আৰুনো কি বনাব আৰু আৰু ঘিলা পিঠা বনাব লাগিব ইফালে সময় হ'লে সেইয়াই আৰু অঁ দামো বাঢ়িছে ইমান তাকে অঁ তাকে তাকে ঠিক আছে দিয়ক তেন্তে আহিব বিহুত আহিব তেন্তে লগ পাম অঁ হ'ব ঠিক আছে অঁ আছে আছে দিয়ক